হেল্ল' অঁ হেল্ল' অঁ কওকচোন

আমাৰ তাতেতো বিভিন্ন ধৰণৰ ডেক'ৰেশ্বন পাব আপুনি আপোনাক যেনেকুৱা লাগে আপুনি যেনেকুৱা ডিজাইন বিচাৰে সেনেকুৱাই পাব চবৰে কাৰণে এক্সট্ৰা হেৰি থাকিব আপুনি অঁ গোটেইখিনি পাব আপুনি মে আপোনাক কেমেৰা মেকাপ ডিজাইন গোটেইখিনি লাগিলে মিনিমাম এক লাখমান হৈ যাব আৰু তাৰপৰা অকণমান আমি ডিচকাউণ্ট পাৰিম হয় অলপমান ডিচকাউণ্ট দিব পাৰিম আৰু আপুনি যদি বিচাৰে যে আপোনাক ছিংগাৰ লাগে বা বিহু চিহু আজিকালি এইবোৰ ওলাইছে ন বিয়াত সেনেকুৱা যদি বিচাৰে সেনেকুৱাও পাব আমাৰ তাতে সেইবোৰ অঁ হয় সেইবোৰৰ কাৰণে আকৌ এক্সট্ৰা হ'ব আপুনি যদি গোটেইখিনি ল'ব বিচাৰে তেতিয়া হ'লে আমি কিবা এটা ডিচকাউণ্ট দি মিলাই দিব পাৰিম অঁ অঁ ঠিক আছে